অ' মই শিৱসাগৰ জিলাৰ পা কৈছিলোঁ এই অসমৰ চাৰিসীমাটো বিষয়ে অকণমান জনাব পাৰিব নি বাৰু মই প্ৰজেক্ট এটা কামত এই বিসয়ে জানিবলে আপুনি আপুনি জানে সেইকাৰণে আপোনাক যোগাযোগ কৰিবলৈ ক'লে বিশদভাৱে আপুনি জনাব পাৰিব বুলি ক'লে সেইকাৰণে অপোনালে কলটো কৰিছোঁ অ' কওঁকচোন

অ' অ'

অ' অ'

অ' কওঁক শুনি আছোঁ অ' মই আপোনাক এই প্ৰজেক্টটোৰ বিষয়ে অকণমান এই কাৰণেই জনাইছোঁ যে মই আপোনাক কণ্টেক কৰিম এই বিষয়ে আপুনি বিশদভাৱে মোক জনাব লাগিব সময় দিব পাৰিব নি অকণমান

অ' ঠিক আছে বাৰু তেতিয়াহ'লে অ' মই আপোনাক লগত যোগাযোগ ৰাখিম সি মোক অকণমান সময় দিব দেই অ' ঠিক আছে হ'ব ধন্যবাদ